মোৰ এখন কম্পিউটাৰ দোকান আছে যোৱা মাহৰ পোন্ধৰ তাৰিখে মোৰ প্ৰিণ্টাৰটো বেয়া হৈ গ'ল তো আগৰ প্ৰিণ্টাৰটো মই অনলাইন অৰ্ডাৰ দি আনিছিলোঁ অনলাইনত অলপ কমত পোৱা যায় মানে এইভাগে দোকানত কিনাতকৈ এইটো এমেজনত অৰ্ডাৰ দিছিলোঁ দামটো আছিলে চৌব্বিছ হেজাৰ টকা তো ফিফ্টি পাৰ্চেণ্ট অফ দিয়াৰ কাৰণে বাৰ হেজাৰতে পাই গ'লোঁ সাধাৰণতে ফিফ্টি পাৰ্চেণ্ট অফ দিয়াৰ পিছত প্ৰিণ্টাৰবিলাক বৰ এটা ভাল কোৱালিটিৰ নাহে কিন্তু এইটো প্ৰিণ্টাৰটো ভাল কোৱালিটিৰ আহিছে তাৰ লগত এটা পাৱাৰ বেংক ফ্ৰী আছিলে এটা হেডফোন ফ্ৰী আছে এডাল চাৰ্জাৰ ফ্ৰী আছে তো অৰ্ডাৰটো ডেলিভাৰী দিয়াৰ কথা আছিলে এক সপ্তাহমানৰ ভিতৰত কিন্তু চাৰিদিনতে ডেলিভাৰী দিলে আৰু ৰিটাৰ্ণ পলিচি সাধাৰণতে দহ দিনৰ থাকে কিন্তু এইটোত পোন্ধৰ দিনৰ আছিলে ৱেৰেণ্টীও সাধাৰণতে দেখা যায় যে এক বছৰ ছমাহৰ দিয়ে কিন্তু এইটোত দুবছৰ ৱেৰেণ্টী আছে পাৱাৰ বেংকটো যিটো ফ্ৰী দিছে সেইটোৰ কোৱালিটিটো ভালেই দহ হেজাৰ এমএইচৰ পাৱাৰ বেংক হেডফোনডালৰো কোৱালিটিও ভালেই আৰু প্ৰিণ্টাৰটো দেখিবলৈও ভাল প্ৰিণ্টিং কোৱালিটিও বহুত ভাল ইউএছবিদিও কানেক্ট হয় ব্লুটুথ কানেক্টো হয় ৱাইফাইদিও কানেক্ট হয় একেটা সময়তে দহটা ডিভাইচ কানেক্ট কৰিব পাৰি প্ৰিণ্টাৰটো চলায়ো বহুত ভাল লাগিছে